দাদা মই কেবখন বুক কৰিছোঁ তাতে লাগিছেনে হয় মই বহুত দেৰি হ'ল নহয় দাদা কেবখন বুক কৰা মোৰ বহুত জৰুৰী কাম এটা আছিল আপুনি বৰ বহুত দেৰি কৰিছে নহয় ক'ত আছে বাৰু আপুনি হয় হয় তাৰ পৰাও এতিয়া বহু সময় লাগিব নহয় মোৰ মই ৰৈ থকা জেগাটোলৈ হয় হয় আপুনি কোনফালেদি আহিছে বাৰু অঁ এই সেইফালেদি কেলৈ আহিলে বাৰু সেইফালে এতিয়া বহু ভিৰ পাব আপুনি কাম এটা কৰিব লাগিছিল এই সিটো ৰাস্তা যে আছে যে সিফালে বাওঁফালেদি অঁ সেই অঁ সেইডোখৰ পাৰ কৰি বাওঁফালেদি যে যিটো ৰাস্তা আছিল যে সেইফালেদি আহিব লাগিছিল সেইফালে মোৰ ওচৰো হ'ল হয় আৰু আপোনাৰ ভিৰো নেপালেহেঁতেন আপুনি ভুল ৰাস্তাটোৱেদি আহিছে আপুনি কাম এটা কৰক ইমান দেৰি মই ৰ'লোঁৱেই যেতিয়া আৰু অলপ সময় ৰৈয়ে দিওঁ আপুনি কাম এটা কৰক সিফালেদিয়ে আহক নহ'লে এইফালেদি আহিলে তাতকৈ বেছিহে ৰ'বগৈ লাগিব মই অঁ হয় কিন্তু সোনকালে আহক দেই মোৰ বহু পলম হৈছে কিন্তু মানে একদম জৰুৰী কাম এটা আছিলে ইমান দেৰি ৰ'ব লাগিব বুলি গম পোৱা হ'লে মই বেলেগ এটাই উপায় উলিয়ালোহেঁতেন কেব বুক নকৰিলোহেঁতেন হয় হয় দাদা মই গম পাইছোঁ গম পাইছোঁ গম পাইছোঁ কিন্তু সোনকালে কৰক আৰু ইমান দেৰি কৰিলেও দিগদাৰ হয় ন হয় হয় অঁ আগতেও কেব বুক কৰিছোঁ ইমান দেৰি হোৱা নাই নহয় মোৰ কেতিয়াও আজিনো হ'ব বুলি মই কেনেকৈ জানো হয় হয় হ'ব দিয়ক আৰু দেৰিয়ে হ'ল বাৰু তথাপিও আহক আহক একো নাই অঁ হ'ব বেয়া নাই পোৱা বেয়া নাইপোৱা কিন্তু দিগদাৰ হয় আও আপোনালোকেও সেইটো কথা অলপ লক্ষ্য কৰিব আও হয় হয় গম পাইছোঁ গম পাইছোঁ হ'ব দিয়ক বেয়া নেপাও নাই নাই নাই এই সেইবোৰ নকৰোঁ সেইবোৰ নকৰোঁ পইচা পাতি নাকাটোঁ দিয়ক চিন্তা কৰিব নালাগে আহক আহক আহক সোনকালে আহক অঁ হয় হয়